মোৰ গৌৰৱৰ বিষয় বুলি ক'ব লাগিলে প্ৰথমৰ পৰাই যেতিয়া মই ক্লাচ ওৱানত পঢ়িছিলোঁ তেতিয়াই ভাবিছিলোঁ মেট্ৰিক পাছ কৰিলেই আৰু মোৰ মানে জীৱনটো শেষ আৰু মানে বিৰাট ভাল লাগিব যেতিয়া মই মেট্ৰিক পাছ কৰিলোঁ তেতিয়া আৰ এবাৰ ভাবিলোঁ আৰ মানে জীৱনটো ধন্য ইমান ভাল লাগিছে মেট্ৰিক পাছ কৰিছোঁ মানে মই কিবা এটা বহুত ডাঙৰ তাৰে পিছত মই হায়াৰ চেকণ্ডাৰী পাছ কৰিলোঁ তেতিয়া আৰু এখোপ চৰা হ'ল মানে যেন কোনেও পঢ়া নাই মইহে পঢ়িছোঁ মইহে ডাঙৰ মই বিৰাট পঢ়িব পাৰোঁ তেতিয়াও পিছে মই ফাৰ্ষ্ট ডিভিজন পোৱা নাছিলোঁ এনেই পাছ কৰিছিলোঁ কিন্তু আমাৰ দিনত মানে সেই সেইটোৱে মানে বহুত মানে তেতিয়া থাৰ্ড ডিভিজন পালেই মানুহে চাহ খোৱা খোৱাব মাতিছিল মোৰো তেনেকুৱা হৈছিল দেউতাই যেতিয়া পাছ কৰা বুলি শুনি মানে আৰ ছোৱালী ডাঙৰ হ'ল ইফালে ছোৱালী মানে হায়াৰ চেকেণ্ডাৰী পাছ কৰা মানে আৰু বিয়া দিব লাগিল সেইও এটা সেইটো অলপ টেনশ্যন যে বিয়া দিব নেকি এতিয়া মই ডাঙৰ হ'লো মানে ডিগ্ৰী পঢ়া মানেতো আৰ বিয়াই দিব লাগিল তেনেকুৱা ভাব কিন্তু মই মানে কি ডিগ্ৰী পঢ়িম সেইটোত মানে আৰ বিৰাট তাৰ মানে আৰ মই পাছ কৰিছোঁ দেউতাই মানে চাহ খাব মাতিছে গাঁৱৰ মানুহক ভাল ৰিজাল্ট এতিয়া দিনৰ হিচাপত নহয় যে তেতিয়া মানে দেউতাই এনেকৈ ভাবিছিল যেন মই কিবা ষ্টেণ্ডহে কৰিছোঁ সেই সেইটো এটা মোৰ গৌৰৱৰ বিষয় তাৰ মানে ইমান ভাল লাগিছিল যে মানে মই এনে পাছ কৰাৰ পাছ কৰাৰ হেইতু দেউতাই ইমান ফুৰ্টি পাইছে সেইটোৱেও মোক মানে গৌৰৱান্বিত কৰি দিছিল লাহে লাহে ডিগ্ৰীও পাছ কৰিলোঁ তাৰপিছত বিয়া মানে মই বিয়া হ'লোঁ মই মানে মনে বিচৰাৰ মানুহজনৰ লগতে বহুত বছৰ থাকিও বিয়া হ'লোঁ সেইটোও এটা মোৰ ছেকেণ্ড গৌৰৱৰ বিষয় তাৰপিছত মোৰ ছোৱালী এজনী হ'ল ছোৱালীজনীকো মই যিটো ভাৱে গঢ়ি আছোঁ ডাক্টৰ ইঞ্জিনিয়াৰ নহয় যদিও তাৰ মানে জেনেৰেল পঢ়ি ফেলে যিটো মই ভাবি আছোঁ সেইটো এতিয়ালৈকে হৈ আছে সেইটোৱো মই মানে গৌৰৱ কৰোঁ বা মই যিটো বিষয়ত মই জনা নাছিলোঁ সেইটো বিষয়ত তাক আগবঢ়াই নিবৰ কাৰণে তাৰ মানে মোৰ গানত ৰাপ আছিল কিন্তু মই গান গাব নোৱাৰোঁ কিন্তু মোৰ ছোৱালীক গানত আগবঢ়াই দিছোঁ মানে গানত পাৰিছ বহুত বেছি পৰা নাই যদিও মোৰ মনৰ ভাবত যিখিনি মই ভাবিছিলোঁ সেইখিনি তাই পাইছে বা পাৰিছে সেইটোৱো এটা মই গৌৰৱ কৰোঁ তাৰ মানে সেনেকৈ গৌৰৱ কৰি কৰি বৰ্তমান আৰু মই য'ত আছোঁ সেইখিনি ঠাইত মানুহখিনিৰ লগত মিলা মিছা কৰি মই ভবা চিলাইয়ে হওক বা এমব্ৰদাইৰি হওক যিখিনি কাম কৰিম বুলি ভাবিছিলোঁ সকলোখিনি এতিয়া বহুত নহ'লেও মই ভবাখিনি পাই মই নিজকে গৌৰৱ বুলি গৌৰৱান্বিত বুলি ভাবোঁ বা সংসাৰখন চলাই যাই তিনিটা ফেমেলি মেম্বাৰ তিনিটা যদিও মানে সুখী বুলিয়ে ভাবোঁ তিনিও মানে ভালকৈ আছোঁ আৰু এনেকৈ চলি মেলি